বিশ্বনাথ জিলাত শিক্ষাৰ নিয়োজন আৰু সামাজিক স্থিতিৰ ক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা একো প্ৰত্যাহ্বান তেনেকে নাই সুযোগ আছে সুযোগ বহুত আছে ধৰক এতিয়া শিক্ষাৰ ক্ষেত্ৰতটো কোনো অসুবিধা নাই আজিকালি সকলোৱেই শিক্ষিত আৰু তেওঁলোকৰ যিসমূহ অভিভাৱক আছে তেওঁলোকে পঢ়াত বাধা নিদিয়ে যিসমূহ কিছুমান চৰ অঞ্চল আছে তেওঁলোকে নোপোৱা বুলি ক'ব নোৱাৰি আছে ধৰক যিসমূহ তেওঁলোকৰ অভিভাৱক তেওঁলোক শিক্ষাৰ প্ৰতি সিমান আকৃষ্ট নহয় তেওঁলোকে ভাৱে যে ল'ৰাহে পঢ়িব লাগে অকল ছোৱালীয়ে সিমান শিক্ষা লাভ কৰিব নালাগে গতিকে বহুত ক্ষেত্ৰত লিংগ বৈষম্য দেখা যায় ছোৱালীসমূহ তেওঁলোকে বিভিন্ন বৈষম্যৰ সন্মুখীন হয় আৰু কিন্তু ল'ৰাৰ ক্ষেত্ৰত একো প্ৰত্যাহ্বান নাই বাকী প্ৰত্যাহ্বান সেইখিনিয়ে আৰু বাকী ধৰক তেওঁলোকে যদি মেট্ৰিক পাছ কৰি কিছুমানক এৰুৱাই দিয়ে বা এনেকুৱাও বহুত হোৱা দেখা গৈছিল যে তেনেকুৱা যিসমূহ